হাঁহ কুকুৰা হাঁহ কুকুৰা মানে ভেকচিন দিয়া হয় হাঁহ মানে কুকুৰা মানে ধৰক পোৱালিখিনি আপুনি উলিয়ালে উলিওৱাৰ লগে লগে সিহঁতক ভেকচিন দিব লাগে তেতিয়া সিহঁতে বেমাৰৰ পৰা ৰক্ষা পৰে আকৌ যেতিয়া অলপ ডাঙৰ হয় তিনি মাহ চাৰি মাহমানৰ পিছতে আকৌ ভেকচিন দি থাকিব লাগে মানে সময়ে সময়ে সিহঁতক ভেকচিন দি থাকিব লাগে কাৰণ সিহঁতৰ মানে এটা বেমাৰ হয় শীতকালীন সেই বেমাৰটো বেছিকৈ হয় মানে শীতকালীন যেতিয়া ঠাণ্ডা পৰে ধৰক কুকুৰা পোৱালিবিলাক কপি কপি মানে বিশেষকৈ শীতকালীন কুকুৰা পোৱালি উলিয়াবই নালাগে আৰু শীতকালীন হোৱা আগতেই মানে সিহঁতক ভেকচিনটো দিব লাগে বিশেষকৈ মানে শীতকালে মানে ঠাণ্ডা জাৰত মানে এই বেমাৰটো বেছি হয় আৰু নতুন ধান খালেই খোৱাৰ লগে লগে সিহঁতৰ এই পায়খানাটো ৰঙা হয় আৰু জুপুকা মাৰি থাকে টোপনিয়াই থাকে এনেকুৱাবিলাক হয় মানে এই লক্ষণবিলাক হয় এই লক্ষণবিলাক হোৱা আগতেই মানে সিহঁতক বেজীটো বেজীটো মানে দিব লাগে ধৰক আপোনাৰ ডিচেম্বৰ মাহৰ পৰা ঠাণ্ডাটো পৰে ঠাণ্ডাটো পৰে মানে ধৰক ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাৰ্চলৈকে অলপ অলপ থাকেগৈ আৰু ঠাণ্ডাটোত এই ঠাণ্ডাৰ পৰা আগতেই মানে ঠাণ্ডাটো নপৰা আগতেই সিহঁতক ভেকচিনটো দিব লাগে হাঁহৰো সেই একেই সিহঁতৰ মানে বাৰিষা দিনটোত মানে বেমাৰটো হয় ধৰক সিহঁতৰ ঠেং এটা পোনে আৰম্ভণিতে লক্ষণটো ঠেং এটা লেঙুৰা হ'ব ঠেংটো লেঙুৰা হৈ মানে সিহঁতে পাখি মাৰিব ল'ব মানে পাখি মাৰি মাৰি ধৰক লেঙুৰাই লেঙুৰাই অলপ যাব তাৰপিছত সিহঁতে মানে আৰু সেই বেমাৰটো মানে লক্ষণটো এনেকেই হয় মানে ধৰক প্ৰথমে ঠেংটো লেঙোৰালে তাৰপিছত পাখিখিনি মাৰিব মাৰি ধৰক সিহঁতে মানে মৃত্যুমুখত পৰেগৈ পাছত গৈ মানে এই বাৰিষা দিনটোত ধৰক মানে এপ্ৰিল মানতে সিহঁতক ভেকচিনটো দিব লাগে কাৰণ কেলে সিহঁতে মানে বাৰিষা দিনটোতে হাঁহৰ বেছিকৈ মানে মানে বেমাৰত পৰে আৰু তে কুকুৰা হ'ল শীতকালীন পৰে সিহঁতক মানে আজিকালি এনেকুৱা হৈছে যেতিয়াই তেতিয়াইও বেমাৰটো হ'বলৈ ধৰিছে কুকুৰা সেইকাৰণে মানে তিনি মাহৰ মূৰে মূৰে মানে এই মানে বেজীটো দিয়ে থাকিব লাগে সিহঁতক তিনি মাহৰ মূৰে মূৰে মানে সিহঁতক ধৰক বেজীটো দি থাকিলে ধৰক আপুনি পোৱালিটো ওলোৱা ওলোৱাৰ এমাহৰ পিছত দিলে দিয়া পিছত আকৌ আপুনি তিনি মাহৰ পিছত আকৌ দিলে তেনেকৈ দি থাকিলে মানে সিহঁতক মানে বেমাৰৰ পৰা ৰক্ষা পোৱা যায় আৰু হাঁহৰো সেই একেই সিহঁতকো সময়ে সময়ে ভেকচিনটো দি থাকিব লাগে মানে ভেকচিনটো দি থাকিলে মানে সিহঁতে বেমাৰৰ পৰা ৰক্ষা পৰা যায় আও আৰু তাৰপিছত আকৌ হাঁহ কুকুৰা পুহি ধৰক মানুহ বহুত লাভান্বিতও হয় আমাৰ গোটৰ মানুহে তেনেদৰে পুহে প পোৱালিখিনি ধৰক আনিলে বা আজিকালি আপুনি মোবাইলত মানে অৰ্ডাৰ দিলেও কুকুৰা পোৱালি পোৱা যায় তেনেকৈ পোৱালিখিনি আনি ধৰক আপুনি বেজী দিলে বেজী দি কিনি সিহঁতক মানে আকৌ তিনি মাহৰ পিছত দিলে তেনেকেও গোটৰ মানুহ বহুত লাভান্বিত হৈছে কণী বিক্ৰী কৰিও এটি সেইটো কাৰণে সিহঁতক মানে পালন কৰিবলৈ হ'লে ভেকচিনটো অতি প্ৰয়োজন মানে ভেকচিনটো সিহঁতক দিবই লাগে ভেকচিনটো নিদিলেই সিহঁতৰ মানে বেমাৰটো মানে আৰম্ভ হয় বিশেষকৈ বেছিকৈ মানে বেমাৰটো হোৱা দেখা যায় মানে শীতকালীন মানে জাৰৰ দিনত সিহঁতৰ মানে বেছি এই বেমাৰটো হয় মানে তেজৰ নিচিনা পায়খানা কৰে তাৰপিছত আকৌ টোপনিয়াই থাকে মানে সেইটো কাৰণে হাঁহ কুকুৰা পুহিবলে আপোনাক ভেকচিন মানে দিবই লাগে ভেকচিনটো অতি প্ৰয়োজন ভেকচিনটো নিদিলে মানেই এই বেমাৰটোৱে মানে সিহঁতক মানে বেমাৰটো হ'বলৈ আৰম্ভ হয় আপুনি ভেকচিনটো দি থলে মানে আৰু কোনো চিন্তা নকৰাকাকৈ মানে সিহঁতক ডাঙৰ কৰিব পাৰে আৰু হাঁহ কুকুৰা পুহি আমাৰ গাঁৱৰ মানুহ এনেকৈ এনেকেই ভেকচিন দিয়ে বহুত লাভান্বিত হৈছে সিহঁতক মানে প্ৰয়োজনৰ যিটো বেমাৰ যিটো টাইমত হয় ধৰক আমি এতিয়া হাঁহ কুকুৰা পুহি বুজি পাওঁ ন সিহঁতক কোনটো টাইমত যে বেমাৰটো হ'ব সেইটো টাইমৰ আগতেই মানে সেই সময়টো নহা আগতেই যেতিয়া আমি ভেকচিনটো দিওঁ তেতিয়া আমি মানে সেই বেমাৰৰ পৰা কুকুৰা পোৱালি কুকুৰাখিনি মানে ৰক্ষা পৰে বেমাৰৰ পৰা আৰু তেনেকেই আমি পুহি গৈছোঁ আৰু এনেকেই আমি আনো বেজীটো আৰু বেজীটো আনি আপুনি আকৌ সেইটো মানে আকৌ থৈ দিব নোৱাৰে মানে আপুনি লগালগ মানে খোলা লগে লগে মানে আপুনি দি দিব লাগিব ধৰক গোটেইখিনিকে ভেকচিনটো তাৰপিছত হাঁহৰো সেই একেই মানে আপুনি ধৰক আনিলে হাঁহৰো বেছি বিশেষকৈ বেমাৰটো মানে এটা টাইমত বেছিকৈ হয় মানে যেতিয়াই তেতিয়াই কিছুমানৰ হয় মানে কিন্তু বিশেষকৈ হয় মানে মানে মাৰ্চ মাৰ্চ অ' জুলাই আগষ্ট এনেকুৱাখিনিত আগষ্ট ছেপ্টেম্বৰ এনেকুৱাখিনিতে হাঁহৰ বেছি বেমাৰ হয় মানে মানে বাৰিষা দিনত গেলা পচাবিলাক গোটেই সিহঁতে সেইখিনি টোকটোকাই সেয়াৰ পৰা সিহঁতৰ বেমাৰটো আৰম্ভ হয় আপুনি এপ্ৰিলতে যদি এপ্ৰিল মাৰ্চ এপ্ৰিলতে যদি আপুনি বেজীটো দি দিব পাৰে সিহঁতেও বেমাৰৰ পৰা ৰক্ষা পৰে আৰু